যোৰহাট জিলাখনৰ অৰ্থনীতিৰ বাবে গুৰুত্বপূৰ্ণ কিছুমান স্থানীয় উদ্যোগ হ'ল চাহ গৱেষণা কেন্দ্ৰ বিস্কুট ফেক্টৰী মম ফেক্টৰী আৰু চাবোনৰ ফেক্টৰী এতিয়া মমৰ প্ৰত্যাহ্বানটো হৈছে আগতে কেৰাচিন তেলটো আছিলে যদিও মম ব্যৱহাৰ হৈছিলে কিন্তু এতিয়া ধৰি লওক মম ব্যৱহাৰ খুব কম হয় ধৰক প্ৰাৰ্থনা কৰোঁতে কিছুমানে কৰিলে বা এনেকৈ মমটো কম হৈ গ'ল আৰু লাইটৰ ব্যৱহাৰটো কাৰেণ্ট অহা মাত্ৰক লাইটৰ মমৰ পৰিমাণটো কমি গ'ল সুযোগ হৈছে মমৰে সুযোগ হ'ল কালাৰত আজিকালি কালাৰত মম পোৱা যায় আগতে মম কালাৰত তেনেকৈ পোৱা নাযায় হয় চাবোনৰ সুযোগ হ'ল ধৰিলোৱা আগতে চাবোন পিছে অকল গায়ে ধুইছিলে এতিয়া গা ধুইছিলে বা চাবোনেই কাপোৰ ধোৱা হৈছিলে বা মূৰ ধোৱা হৈছিলে আজিকালি সেইবোৰৰ ঠাইত চেম্পু ওলালে ধৰিলোৱা চাবোনটো অকল গা ধোৱাতেই ব্যৱহাৰ হয় চাবোন চেম্পু ওলালে মূৰ ধোব লিকুইট ওলালে ধৰা কাপোৰ কানি ধুবলৈ হ'ল এইবিলাকৰ কাৰণে